আত্মসহায়ক গোটৰ পশুপালন জৰিয়তে বিভিন্ন প্ৰকাৰে লাভৱান হ'ব পাৰে এই ক্ষেত্ৰত জাৰ্চি গৰু ছাগলী গাহৰি পালন কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে আত্মসহায়ক গোটৰ

নিজৰ দক্ষতাৰে জাৰ্চি গৰুৰপৰা গাখীৰ উৎপাদন কৰি বিভিন্ন ঠাইত বিক্ৰী কৰিব পাৰে সেইদৰে ছাগলী পুহি পোৱালিৰ লগতে মাংস বিক্ৰী কৰিব পাৰে গাহৰি ঠিক তেনেদৰে গাহৰি পালন কৰিও বিভিন্ন প্ৰকাৰে বজাৰত বিক্ৰী কৰিব পাৰে

এই ক্ষেত্ৰত আজি আত্মসহায়ক গোট গোটৰ সদস্য়া সদস্যসকলে নিষ্ঠাৰে আৰু সততাৰে কাম কৰিব লাগিব যি ক্ষেত্ৰত চৰকাৰেও বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত পশুপালন বিভাগেও বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি ট্ৰেইনিঙৰ যোগেদি পশু কেনেকৈ পালন কৰিব লাগে

কি কি আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটক সহায় কৰিব পাৰে বিভিন্ন প্ৰকাৰে বুজাই দিয়াত সহায় কৰে আৰু সমাজ সকলো মানুহে এই ক্ষেত্ৰত আগবঢ়োৱাব পাৰে আত্মসহায়ক গোটৰপৰা বিভিন্ন পশুপালনৰ ছাগলী বা সেয়া ক্ৰয় কৰি আত্মসহায়ক গোটৰ আৰ্থিকভাৱে সহায় কৰিব পাৰে এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন লোন আৰ্থিক সাহাৰ্য লোন প্ৰক্ৰিয়া আৰ্থিক সাহাৰ্য দিব দিয়ে